দিনটোৰ ভিতৰত মই ৰাতিপুৱাৰ সময়ত কিতাপ পঢ়ি বেছি ভালপাওঁ কিয়নো সেইটো সময়ত পৰিবেশটো বহু বেছি পৰিমাণে ঠাণ্ডা হৈ থাকে গাড়ী মটৰৰ শব্দ শুনিবলৈ পোৱা নাযায় মানুহৰ হাই হুল্লা বহুত কম থাকে সেইটো সময়ত চৰাই চিৰিকটিৰ মাতৰ লগতে বিভিন্ন প্ৰাকৃতিক কিছুমান জীৱ জন্তুৰ শব্দও শুনিবলৈ পোৱা যায় আৰু সেইটো কাৰণে মোৰ সেইটো সময়ত ৰাতিপুৱাৰ সময়ত কিতাপ পঢ়ি ভাল লাগে